চৰকাৰী আচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্যসেৱাৰ মানদণ্ড অতিকৈ গুৰুত্বপূৰ্ণআৰু উন্নতমানৰ যিহেতু দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ যোৱাটো সম্ভৱ নহয় কাৰণ ব্যক্তিগত চিকিৎসালয়ত কোনো ধৰণৰ সাহাৰ্য উপলব্ধ নহয় মই এজন মধ্যবিত্ত পৰিয়ালৰ সেইটো কাৰণে মই চৰকাৰী চিকিৎসালয়লৈ যোৱাটোৱেই পচন্দ কৰোঁ কাৰণ তাত চৰকাৰী সা সুবিধা পোৱা যায় কিন্তু ব্যক্তিগত চিকিৎসালয়ত তেনেধৰণৰ সা সুবিধা একোৱেই পোৱা নাযায় চব কিনায়েই সেইকাৰণে চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত চিকিৎসালয়ৰ মাজত বহুতো পাৰ্থক্য দেখা পোৱা যায় চৰকাৰী চিকিৎসালয়ত ৰোগীক ৰোগীৰ কাৰণে বহুতো সাহাৰ্য আছে আনহাতে ব্যক্তিগত চিকিৎসালয়ত এনেকুৱা কোনো ধৰণৰ সাহাৰ্যৰ ব্যৱস্থা দেখা পোৱা নাযায়ে চৰকাৰী চিকিৎসালয়ত ৰোগীৰ কাৰণে প্ৰায় ঔষধ বিনামূলীয়া কিন্তু ব্যক্তিগত চিকিৎসালয়ত সকলো ঔষধৰ মূল্যই আছে সাধাৰণতে চৰকাৰী চিকিৎসালয়ত বহুতো ৰোগী দেখা পোৱা যায় তাৰ তুলনাত চিকিৎসকৰ অভাৱ দেখা পোৱা যায় আনহাতে ব্যক্তিগত চিকিৎসালয়ত ৰোগীৰ সংখ্যা খুৱেই কম সেয়েহে ৰোগীক যথেষ্ট শুশ্ৰষা দিয়া দেখা পোৱা নাযায় হ'লেও কিন্তু চৰকাৰী চিকিৎসালয় লৈ মই যোৱাটো পচন্দ কৰোঁ তাত সা সুবিধাও পোৱা যায়